অসমৰ সংস্কৃতিত ধৰ্মৰ ভূমিকা অতুলনীয় ইয়াত বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকসকলে সময় সাপেক্ষে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে ইয়াতে উদাহৰণ দিয়া আছে বৰসবাহ ইয়াৰোপৰি আই ওলালে যিটো আমাৰ আইনাম ধাইনাম ধাইনাম নহয় আইনাম আই সবাহ পাতে ইয়াৰ তাৰপাছত বিহুৰ সময়ত মানে বহাগ মাহত বাহ পূজা কৰাৰ এটা পৰম্পৰাও অসমৰ নামনি অসমৰ ফালে আছে যিটোক নামনি অসমৰ ফালে ভঠেলি বুলি কোৱা হয় আৰু গৌ পূজা তাৰোপৰি বিভিন্ন ধৰণৰ সবাহ উৎসৱ অনুষ্ঠান নাম কীৰ্তন আদিৰ নাম কীৰ্তন আদিয়ে অসমৰ বিভিন্ন অসম অসমীয়া জাতিটোক সংস্কৃতিৰে পূৰাই তুলিছে